গ্ৰামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ খেল খেলাৰ মাজত পাৰ্থক্য এনেকুৱাতো পাৰ্থক্য বহুত আছে কাৰণ মই যেতিয়া গুৱাহাটী চহৰ গুচি আহিলোঁ গাঁৱৰ পৰা গাঁৱৰ পৰা তেতিয়া মানে এনেকুৱা বহুত পাৰ্থক্য মই দেখা পাইছিলোঁ কাৰণ যেতিয়া মই গাঁৱত আছিলোঁ তেতিয়া সৰু থাকোঁতে মই মেট্রিক দিয়ালৈকে আৰু মই লগৰ ল'ৰা ল'ৰাবিলাকৰ লগত দাণ্ডীগুটি খেলিছিলোঁ তাৰপিছত সৰু অকণমাণ ঠাই পালেই দাণ্ডীগুটি খেলিব গৈছিলোঁ সৰুতে মই মাৰ্বল বহুত খেলিছিলোঁ মাৰ্বল খেলিছিলোঁ আৰু এনেকৈ মাৰ্বল খেলি খেলি মোৰ গোটেই আমাৰ মাৰ্বল জমা হৈছিল আৰু সেইটো মানে দেউতাই কেতিয়াবা কেতিয়াবা মাৰ্বল দলিয়াইও দিছিল দেউতাহঁতে খেলিলে বেয়া পাইছিল মাৰ্বল তেনেকৈ মই লুকাই লুকাই মাৰ্বল খেলিছিলোঁ আৰু তাৰপিছত অকণমান সৰু ঠাই পালেই তাতে আমি ক্রিকেট খেলিছিলোঁ সৰু গলি এটা পালেও তাতে ক্ৰিকেট খেলিছিলোঁ কিন্তু নগৰ অঞ্চল গুৱাহাটী চহৰ গুচি অহাৰ পিছত মই সেই যিটো আত্মীয়তাবোধ আছিল আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত খেল খেলাৰ মাজেৰে হওক বা একেলগে সময় কটোৱাৰ মাজেৰে হওক সেই আন্তৰিকতাবোধটো মই কমি যোৱা যেন অনুভৱ কৰিছোঁ কাৰণ নগৰীয়া অঞ্চলত বা গুৱাহাটী চহৰতে হওক খেল খেলে ল'ৰা ছোৱালীবিলাকে খেল খেলে কিন্তু সেই খেল ডাঙৰ ডাঙৰ ফিল্ডত ক্ৰিকেট খেলাৰ মাজতে সীমাবদ্ধ হৈ থাকে আৰু তাৰোপৰি ঘৰত খেলিলেও বহুতে মোবাইলতে মোবাইলৰ ভিতৰত গেম খেলিব আৰু তাৰপিছত লেপটপত গেম খেলিব কিন্তু এই যিটো আন্তৰিকতাবোধ আছিল সেই আন্তৰিকতাবোধৰ সেই আন্তৰিকতাবোধটো মই হ্ৰাস পোৱা যেন অনুভৱ কৰিছোঁ আৰু তাৰ লগে লগে যিটো এটা কম্পিটিচনৰ মনোভাৱ প্ৰতিযোগিতাৰ মনোভাৱ ল'ৰা ছোৱালীৰ মাজত সেইটো বাঢ়ি বাঢ়ি আহিছে আমাৰ গাঁও অঞ্চলত প্ৰতিযোগিতাৰ মনোভাৱ নাছিলে আমাৰ গাঁও অঞ্চলত খেল খেলোঁতে সবে সকলোৱে সকলোকে উদগনি দিছিলে উৎসাহ যোগাইছিলে কিন্তু চহৰীয়া অঞ্চলত এই উদগনি দিয়াৰ স্বভাৱটো বা অভ্যাসটো মই দেখা নাই কমকৈ দেখিছোঁ